যোগাসনক মোৰ প্ৰথম জীৱনলৈ অনাৰ মেইন উদ্দেশ্যটো আছিল মই নিজৰ ওজন কমোৱা কাৰণ প্ৰথম সন্তান জন্ম দিয়াৰ পাছত মই অতিপাতভাৱে ওজন মোৰ বাঢ়ি গৈছিল খুব শকত হৈ গৈছিলো তাৰকাৰণে মই ভাবিলো অন্যতো শাৰীৰিক কোনো এক্সাৰচাইজ কৰিবলৈ এতিয়া মই নোৱাৰিম আৰু যোগাসনটো যদি মই কৰোঁ মোৰ স্বাস্থ্যৰ লগতে মানসিকভাৱেও মই অলপ উন্নত হ'ম সেইবাবে মই প্ৰথম যোগাসনত সোমাইছিলো যোগাসনৰ যেতিয়া প্ৰথম ক্লাছটো প্ৰথম ক্লাছটো মই আৰম্ভ কৰিছিলো তেতিয়াৰ পৰাই মোৰ যোগাসনটো খুব ভাল লাগিল আৰু তাৰবাবে মই এটা ডিপ্ল'মা কৰ্ছ হিচাপে যোগাসনটো লৈছিলো সেই ডিপ্ল'মা কৰ্ছটো মই এবছৰীয়া লৈছিলো আৰু তাত সোমাই মোৰ খুব ভাল লাগিল আৰু তাৰবাবে মই কষ্টও কৰিছিলো বহুত সেই ডিপ্ল'মা কৰ্ছটোত আমাৰ প্ৰেক্টিকেলো হৈছিল আৰু লগতে লিখিত পৰীক্ষাও হৈছিল সেইটো শেষ কৰাৰ পিছত মই এবছৰ শেষ কৰাৰ এবছৰীয়া কৰ্ছটো শেষ কৰাৰ পিছত পুনৰ মই আৰু এটা প'ষ্ট গ্ৰেজ্যুৱেট ডিপ্ল'মা ইন য়োগা বুলি কৃষ্ণকান্ত সন্দিকৈৰ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প'ষ্ট গ্ৰেজ্যুৱেট ডিপ্ল'মা ইন য়োগা আৰম্ভ কৰিলো আৰু এইটো মোৰ ডিষ্টেঞ্চ কৰ্ছ হিচাপে মই লৈছিলোঁ আৰু দেওবাৰে দেওবাৰে প্ৰতি দেওবাৰতে আমাৰ ক্লাছ হৈছিল সেইদৰে মই যোগাত এনেদৰে সোমাই পৰিলো যে মই ওলাবই নোৱাৰিলো তাৰ চাৰ্টিফিকেট লোৱাৰ পাছত মই যোগাসনটোক ভাবিলো হ'বিৰ সলনি মই মোৰ প্ৰফেশ্যন হিচাপে লওঁ প্ৰফেশ্যন হিচাপে লোৱাৰ পিছত মই যোগাত ঠায়ে ঠায়ে যোগা শিকাবলৈ ল'লোঁ স্কুলত যোগা শিকাবলৈ যাওঁ তেনেদৰে কাৰোবাক যদি প্ৰয়োজন হয় ঘৰত গৈ শিকাব ল'লোঁ বহুত মানুহ আজিকালি বেমাৰত ভুগি আছে বহুত দৰৱ পাতি খাই আছে কিন্তু ভিতৰৰ পৰা তেওঁলোক সুস্থ হ'ব পৰা নাই আৰু যোগাসন হৈছে আমাৰ শাৰীৰিক মানসিক আৰু সামাজিক এই তিনিওটা দিশৰ পৰা আমাক উন্নত কৰে আমাৰ সম্পূৰ্ণ শৰীৰটোক আমি যোগাসনৰ পৰা উন্নত কৰিব পাৰোঁ তাৰবাবে মই বহুতক যোগাসনৰ জৰিয়তে বহুত সহায়ো কৰিলো যোগাসনৰ পৰা কি কি আমি সুবিধা আমাৰ আছে কি কি আমাৰ উন্নতি হয় তাৰ বিষয়ে সজাগতা সজাগতা আৰম্ভ কৰিলোঁ আৰু এইদৰে মই হেলথ কেম্পবিলাকত যাব আৰম্ভ কৰিলো লাহে লাহে মই যিবিলাক আমাৰ ওচৰ পাজৰ হেলথ চেণ্টাৰবিলাক স্বাস্থ্যকেন্দ্ৰবিলাক সেইবিলাকত যোৱা আৰম্ভ কৰিলোঁ তাত গৈ মই বহুত মানুহ বেমাৰত ভুগি থকা হাই প্ৰেছাৰ ডাইবেটিছ তেনেদৰে থাইৰইড এনেদৰে থকা বহুত মানুহক যোগাসনৰ পৰা কি কি লাভালাভ হয় তাৰ বিষয়ে অৱগত কৰিলো আৰু কোনকেইটা আসন কোনকেইটা প্ৰাণায়াম কৰিলে তেওঁলোকৰ সম্পূৰ্ণ বিকাশ আৰু বেমাৰৰ পৰা নিৰাময় হয় সেইবিলাকৰ বুজালো তেওঁলোকক কৰাওঁ এতিয়াও মই কৰাই আছোঁ আৰু স্কুলত মই শিকাওঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক যদি আমি এতিয়াৰ পৰাই যোগাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব পাৰোঁ তেওঁলোক পাছলৈ এজন সুস্থ স্বাস্থ্যৱান মানুহ হিচাপে সমাজত নিজকে গঢ়িব পাৰিব সমাজত নিজকে থিয় দিব পাৰিব তাৰবাবে মই স্কুলৰ ল'ৰা ছোৱালীকো শিকোৱা ষ্টাৰ্ট কৰিলোঁ আৰম্ভ কৰিলোঁ বৰ্তমান মই স্বাস্থ্যকেন্দ্ৰবিলাকত গৈ গৰ্ভৱতী মহিলাক শিকাওঁ আৰু বয়সস্থ মানুহবিলাক যাৰ আৰ্থ্ৰাইটিছ থাইৰইড ডাইবেটিছ হাই প্ৰেছাৰ এইবিলাক অসুবিধা হয় তেওঁলোককো মই যোগা কৰাওঁ আৰু ইয়াক লৈ মই খুব সুখী যে মই নিজৰ ফালৰপৰা সমাজক কিবা এটা দিব পাৰিছো সামান্যকণ হ'লেও মই যে সমাজৰ অলপ হ'লেও সহায় হৈছো তাৰবাবে মই নিজকে ধন্য বুলি মই ভাবোঁ বৰ্তমান মই নিজক আৰু সমাজক যোগাসনৰ দ্বাৰা এটা সুস্থ মন আৰু সুস্থ শৰীৰ দিব নিজকো পাৰিছো আৰু অন্যকো ভাবিছো মই কৰিব পাৰি আছো তাৰবাবে মই খুবেই ধন্য নিজকেও ধন্য মানিছোঁ